স্কুলীয়া শিক্ষা শেষ কৰি শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব মোৰ মতে লাগে কিন্তু লাগিলেও ধৰক সেইটো শিক্ষাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰিব আৰু কিছুমান কথা নিৰ্ভৰ কৰিব পৰিয়ালৰ ওপৰতো কাৰণ পৰিয়ালৰ উপাৰ্জন যদি কম হয় তেন্তে সেই ল'ৰা সেইজন শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে গতিকে তেওঁ ধৰক কিবা এটা কৰ্মত নিয়োজিত হৈ ঘৰখন চলাই নি চলাই নিবৰ কাৰণে কিছু উপাৰ্জন কৰিবলগীয়া হয় আৰু কিছুমানৰ ক্ষেত্ৰত ধৰক যদি তেওঁৰ অৰ্থিক আৰ্থিক অৱস্থা টনকীয়াল হয় তেন্তে সেইজন শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁ যিটো ধৰক মন আছে তেওঁ যে আগুৱাই যোৱাৰ যিটো মন আছে উচ্চ শিক্ষা গ্ৰহণ কৰি সেই সেইটো ইচ্ছা পূৰণ কৰাটো মই গ্ৰহণযোগ্য বুলি ভাবোঁ আৰু কিছুমানৰ ধৰক পৰিয়ালৰ ধৰক ব্যৱসায় আছে তেওঁ ধৰক উচ্চ শিক্ষা গ্ৰহণ কৰি সেই ব্যৱসায়টো আৰু বঢ়াই নিবৰ কাৰণে তেওঁ ধৰক শিক্ষাৰ্থীজনক আকৌ তেওঁৰ এজন আছিলে আৰু তেওঁ ব্যৱসায়টো বঢ়াবৰ কাৰণে আকৌ সেই শিক্ষাৰ্থীজনে এটাটো শিক্ষাৰ শেষ হ'ল তাত সেই ব্যৱসায়টো আৰু বহল কৰিব কাৰণে তেওঁ তাত ধৰক লগ হৈ তেওঁ ঘৰৰ যিজনে সেই ব্যৱসায়টো চলাই আনিছে তেওঁৰ লগত যোগ কৰি যাতে ব্যৱসায়টো আৰু বঢ়াই নিব পাৰে সেইটো এটা মোৰ মতে সেইটোও কৰিব পাৰে